নলবাৰী জিলাখনত মানুহে দৈনিন সমস্যা বহুতো আছে তাৰ ভিতৰত আমাৰ নলবাৰীত পানীৰ সমস্যা বহুত আৰু নলবাৰীত প্ৰতি বছৰে বানপানী হয় প্ৰতি বছৰত দুটা কালতে বানপানী দেখা যায় আৰু বানপানীৰ সমস্যাৰ কাৰণে বিভিন্ন নলা নৰ্দমাত পানী ভৰ্তি হৈ ঘৰে ঘৰে কৃত্ৰিম বানপানীৰো সৃষ্টি হয় আৰু গাঁও অঞ্চলবিলাকৰো বানপানী সৃষ্টি কৰে বহুত কেইখন গাঁও বুৰ যায় আমাৰ নলবাৰীৰ ওচৰৰে বৰভাগত প্ৰতি বছৰে বানপানী হয় সেইকাৰণে বহুত সমস্যা হয় চৰকাৰে বহুত সুবিধা আমাক দিছে যদিও কিছু তাৰে ভিতৰত এই বানপানী সমস্যাটো কোনো নিৰ্মূল কৰিব পৰা নাই আমিও তাৰ কাৰণে প্ৰতি বছৰে সমস্যাত ভুগিব লগা হৈছে আমি বানপানীৰ ফলত বিভিন্ন ঘৰবিলাক উটি যায় স্কুল স্কুল বিভিন্ন অনুষ্ঠান উটি যায় আৰু সেইবোৰো নতুনকে নতুকে বনোৱাটো কষ্ট হয় ঠিক তেনেদৰে এইটো সমস্যাই আমাক জলাঞ্জলি দিয়ে বহুত সমস্যা বহুত প্ৰব্লেম দি আছে আৰু তাৰ ভিতৰত আৰু এটা প্ৰব্লেম ক'বলৈ গ'লে আমাৰ নলবাৰীত বানপানীৰ সমস্যা পানীৰ সমস্যা আৰু খাদ্যৰ সমস্যা খাদ্যৰ অলপমান নাটনি হয় কি কিছুমান কেতিয়াবা খেতি ভাল নহ'লে খেতিবোৰ বেয়া হ'লে আৰু নলবাৰীত আৰু এটা সমস্যা হৈছে বিদ্যুতৰ সমস্য়া বিদ্যুতটো নলবাৰীৰ মানে বিদ্যুতটো কেতিয়াবা এক ঘণ্টা আহে দুই ঘণ্টামান নাহে এনেকুৱা সমস্যা বিদ্যুতৰ কাৰণে বহুত সমস্যা হয় যিহেতু আজিকালি অকল ল'ৰা ছোৱালীৰ শিক্ষাটো গুৰুত্বপূৰ্ণ দিছে গতিকে শিক্ষা কৰিবলৈ হ'লে লাইনটোতো লাগিবই আৰু সেইকাৰণে এইটোৰ কা ক্ষেত্ৰত আমি জনকল্যাণক পানীৰ সমস্যাটো আৰু বিদ্যুতৰ সমস্যাটো নাইকিয়া কৰিবলৈ আহ্বান জনাব বিচাৰিছোঁ কাৰণ এই পানীয়ে প্ৰাণীৰ প্ৰাণ পানী নহ'লেতো আমি জীয়াই থাকিব নোৱাৰিম পানীখিনি আমাক ভাল লাগিবই খোৱা পানীৰ ব্যৱস্থাটো অলপ ভাল হ'লে ভাল আৰু আৰু ঠিক তেনেদৰে বিদ্যুতৰ ব্যৱস্থাটো লাগিবই আমাক বিদ্যুত নহ'লে আজিকালিতো একোৱেই নহয় আৰু সেইকাৰণে এই দুটাকে আমি আটাইতকৈ ডাঙৰ সমস্যা এই দুটাই আৰু আৰু তাৰ ভিতৰত বিভিন্ন সমস্যা আছে আৰু যিহেতু ইমানখিনি সুবিধা থকাৰ পিছতো আমাৰ মানুহখিনি অৰ্থনৈতিকভাৱে ইমান স্বচ্ছল নহয় গতিকে কৰ্ম সংস্থাপনৰ অভাৱত আমাৰ নলবাৰীত বিভিন্ন ল'ৰা ছোৱালী নিবনুৱাভাৱে আছে এতিয়াতো সিহঁতৰ শিক্ষাও আছে শিক্ষা থাকিও সিহঁতে নিবনুৱা হৈ থাকিব লগা হৈছে মাত্ৰ কৰ্ম সংস্থাপনৰ অভাৱত সেই কাৰণে নলবাৰীত আমাৰ কাৰণে সুবিধাৰ কাৰণে কৰ্ম সংস্থান কিছুমানৰ প্ৰয়োজন হৈছে আৰু সেইকাৰণে জনকল্যাণৰ কাৰণে কৰ্ম সংস্থাপনৰ প্ৰয়োজন এইখিনিয়েই আৰু